পাচলি এইয়া কেনেকৈ লোকেলনে এইবোৰ স্থানীয় পাচলিনে নে কি বাৰু অ বাৰু দেখিলে এ কবি কেনেকৈ কৈছে বন্ধাকবি কেজি নহয়নে অ বাৰু ভালে দেখিছোঁ দেই স্থানীয় বুলি কৈছে নহয় জানো অ বাৰু মোক আপুনি তিনি কিলো দিয়কচোন আৰু এই গাজৰ

এইবোৰ কেনেকৈ দিছে আপুনি গাজৰ বিট আছে নেকি আপোনাৰ ৰ'ব মই চাইছোঁ বিট অ বিট বিট কেনেকৈ দিছে এয়া বিটৰ মোক বিট আধা কিলো দিব গাজৰ এক কিলো দিয়ক আৰু কবি দিয়কচোন বেঙেনা কেইটা ভাল লাগিছে এয়াও স্থানীয় বজাৰৰ যেন পাইছো ন' আপুনি স্থানীয় বজাৰৰ পৰাই স্থানীয় হেৰি বজাৰৰ পৰাই আনে নহয়নে হয় বাৰু দিয়ক মোক বেঙেনাও দিয়ক এক কিলো